অ কোনে কৈছে অ বিতুপন জুয়েলাৰী অ কওকচোন অ পাৰিব অ আপুনি কি কি কেনেকুৱা ধৰণৰ লাগিব আপোনাক মাল আপুনি দোকানলৈ আহিব লাগিব আহিব অলপ সোনকাল কৰিব আজি দেওবাৰ ন' সোনকাল বন্ধ হ'ব এতিয়া সোনকাল কৰিব লাগে ঠিক আছে ঠিক আছে